প্ৰথমে আমাৰ বাইক এখন বাইক বা মটৰচাইকেল এখন চলাবৰ কাৰণে লাইচেঞ্চখনৰ অতি লাইচেঞ্চৰ অতি প্ৰয়োজন হয় লাইচেঞ্চ লাইচেঞ্চখন যদি পাবলৈ হয় আমাৰ বয়সটো হৈছে নূন্যতম ওঠৰ বছৰ হ'বলগীয়া হ'ব লাগে বাইক এখন চলাবৰ কাৰণে আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী হৈছে হেলমেট পৰিধান কৰিব লাগে প্ৰথমে আপোনাৰ জোতা পিন্ধি ল'ব লাগে ফুল শ্লীভ চাৰ্ট বা স্পৰ্টিং কিবা পিন্ধিব লাগে আৰু আপুনি যদি ট্ৰেফিক ছিগনেল আদি মানি চলিব লাগে যদি ট্ৰেফিক ছিগনেল মানি নচলে তেতিয়া আপোনাৰ এই চালান কাটিব কটা হ'ব পাৰে আপোনাৰ ট্ৰেফিক ৰুল আদি মানি চ এক্সিডেণ্ট পৰ্যন্ত আজি হ'ব পাৰে বাইক এখন বাইক বা মটৰচাইকেল চলাওঁতে আপুনি সদায় বেছি স্পীড যাব নালাগে সদায় নিজৰ লাহে লাহে যাব লাগে নিজৰ লিমিটত যাব লাগে যাতে এক্সিডেণ্ট বেছি স্পীড গ'লে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে এক্সিডেণ্ট হ'লে অঁ এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি থাকে আপুনি বাইক এখন চলাবৰ কাৰণে যদি জোতা তাৰপিছত হেলমেট আদি পৰিধান নকৰে আপুনি এক্সিডেণ্ট হ'লে আপোনাৰ দুখ পোৱাৰ সম্ভাৱনা বেছি থাকে হেলমেট পৰিধান কৰিলে আপোনাৰ এক্সি পৰিলেও বা কিবা হ'লেও আপোনাৰ দুখ নেপাব আপোনাৰ বচা বচাৰ চাঞ্চ বেছি হয় আপুনি এতিয়া ধৰি লওক আমি এতিয়া এটা এফালে বা বাইক ৰাইডিঙত যাওঁতে লগৰ এফালে গৈছিলোঁ তেতিয়া আমাৰ লগৰটোৱে হেলমেট পৰিধান কৰা নাছিলে হেলমেটটো হাতত লৈ গৈছিলে হাতত লৈ যাওঁতে তাৰ পৰিলে সি তাৰ পৰা পিছত থোৱা পৰোঁতে দুখ পালে ন তেতিয়া তেনেকুৱাই যদি হেলমেটটো পৰিধান কৰিলে হয় হ' কৰিলেহেঁতেন হেলমেটটো পিন্ধিলেহেঁতেন তেতিয়া আপোনাৰ হয়তো তেনেকৈ মাথাত দুখ নেপালে হয় আপোনাৰ যদি মাথাত তাৰপিছত জোতা পৰিধান জোতা যদি পিন্ধা পিন্ধা হয় জোতাযোৰ পিন্ধি চোৱা হয় তেতিয়া আপোনাৰ ভৰি ই দুখ পোৱা চাঞ্চ কম থাকে আৰু আপুনি আৰু কি বুলি কয় বাইক এখন চলাবলৈ আৰু কি আৰু আপুনি যদি ৰাইডত যায় আপুনি ৰাইডিং জাকে ৰাইডিং ৰাইডিঙৰ বস্তুখিনি ৰাইডিং জাকেট জোতা হেলমেট আদি পিন্ধি ল'লে ভাল হয় তেতিয়া মানে আপোনাৰ হেৰি আৰু কি বুলি কয় কি ক'ম বে' অঁ তেতিয়া আপোনাক মানে গাত ছেফ্টি প্ৰিক'শ্যন ছেফ্টিটো আপোনাৰ ফাৰ্ষ্ট অফ অল থাকে ন ছেফ্টিটো ৰাখিব লাগে নিজৰ ছেফ্ নিজৰ ছেফ্টি ৰাখিলেহে ৰখা ৰাখিলেহে মানে তেতিয়াহে আপোনাৰ নিজৰ ছেফটি ৰাখিব লাগে আৰু আপুনি যদি নিজৰ লাইচেঞ্চ আৰু লাইচেঞ্চ আৰু আপোনাৰ হেৰি ইঞ্চুৰেঞ্চ পলিউশ্যন আদি সকলো ঠিকে থাকে থাকিব লাগে বিনা পলিউশ্যনত লাইচেঞ্চত তাৰপিছত ইঞ্চুৰেঞ্চত আপুনি মটৰচাইকেল বা বাইক আদি চলাব নালাগে যদি ইমানখিনি তাৰপিছত আৰু আপোনাৰ মটৰচাইকেল কি বুলি ক'ম আৰু অঁ তেতিয়া আৰু আপুনি এটাই বাইক এখন বা মই এইবাৰ আৰু আপুনি পুলিচৰ পৰা বাচিবলৈ হ'লে আপোনাৰ কাগজ পাতি দৰকাৰ কাগজ পাতি আদি ক্লিয়াৰ থাকিব লাগে পলিউশ্যন ইঞ্চুৰেঞ্চ লাইচেঞ্চ আদি ক্লিয়াৰ থাকিব লাগে আৰু বাইক বাইক এখন আপুনি এতিয়া মটৰচাইকেল চলোৱাৰ বাবে আৰু সুৰক্ষা অৱলম্বন কৰ্ কৰিব লাগে যে কি আপুনি চেষ্ট গাৰ্ড থাই গাৰ্ড আদি যদি পিন্ধি লয় তেতিয়া আপোনাৰ চেষ্ট গাৰ্ড থাই গাৰ্ড আদি পিন্ধিলে মানে দুখ চে পৰিলেও চেষ্টত বা থাইত আপোনাৰ হা তাৰপিছত হেণ্ড গাৰ্ড আদি পিন্ধি ল'লে দুখ হাতত দুখ পোৱাৰ সম্ভাৱনা কম হয় আপোনাৰ মানে জীৱনটো বাচি থকা বেছি জীৱনটো মানে বাছি থাকিব আৰু অপৰিহাৰ্য কি আছে আ আৰুতো তেনেকৈ বেলেগ অপৰিহাৰ্য বুলি ক'বলৈ নাই যিমানখিনি কোৱা হৈছে আৰু কি অপৰিহাৰ্য হ'ব পাৰে অঁ অঁ এবাৰ আৰু আপুনি এবাৰ আমি এফালে মানে যাবলৈ প্লেন কৰি আছিলোঁ যে এই ৰাইডিঙত হেৰি লাডাখ ছাইডে তেতিয়া মানে আৰু তাত নিবলগীয়া বস্তু সামগ্ৰীবোৰ যেনেকৈ ৰাইডিঙত গ'লে আপোনাৰ আপোনাৰ থকাৰ কাৰণে টেণ্ট আদি দৰকাৰ হয় টেণ্টত থাকিবলৈ হ'লে আপোনাৰ টেণ্ট লাগিব আৰু তাত আপোনাৰ যাবলৈ পানী বটল তাৰপিছত আপোনাৰ বেগ কাপোৰ কানি আদি নিব লাগে ৰাইডিঙত গ'লে লাড়ু খোৱা বস্তু যদি নিব পাৰে লৈ যাব পাৰে আৰু লগতে